হয় অসমীয়া ভাষাটোৱে আধুনিক পৃথিৱীত কিছুমান প্ৰত্যাহ্বানৰ সন্মূখীন হৈছে এই ধৰক বৰ্তমান নতুন প্ৰজন্মৰ মাজত অসমীয়া ভাষাৰ শব্দৰ ঠাইত ইংৰাজী শব্দৰ বা হিন্দী শব্দৰ প্ৰয়োগ বেছিকৈ বৃদ্ধি পাবলৈ ধৰিছে তেওঁলোকে ইংৰাজী শব্দ হিন্দী শব্দ বা বিভিন্ন ভাষাৰ শব্দৰে ধৰক মানুহক সম্বোধন কৰিছে এই ধৰক মাকক আমি মা বুলি সম্বোধন কৰোঁ কিন্তু তেওঁলোকে মাম্মী মাম্মা ঠিক সেইদৰে দেউতাকক পাপা আদি শব্দৰে সম্বোধন কৰিবলৈ লৈছে ঠিক সেইদৰে অসমীয়া মাধ্যমৰ শিক্ষানু অনুষ্ঠানতকৈ ইংৰাজী মাধ্যমৰ শিক্ষা অনুষ্ঠানৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে যাৰফলত পজ নতুন প্ৰজন্মসমূহে অসমীয়া ভাষাতকৈ ইংৰাজী ভাষাৰ প্ৰতি আকৌ বেছিকৈ আকৰ্ষিত হ'বলৈ ধৰিছে ঠিক সেইদৰে আমাৰ অসমীয়া ভাষাৰ প্ৰচলন লাহে লাহে কমি আহিবলৈ ধৰিছে কিছুমান বাহিৰৰ দেশসমূহতো আমা অসমীয়া ভাষাৰ বিষয়ে ভালদৰে নাজানে নৱ প্ৰজন্মসমূহেও অসমীয়া ভাষা যদি ক'বও জানিছে ঠিক সেইদৰে তেওঁলোকে ইংৰাজী মাধ্যমসমূহত শিক্ষা অনুষ্ঠানসমূহত শিক্ষা লোৱাৰ বাবে তেওঁলোকে অসমীয়া ভাষা ভালদৰে লিখিব নাজানে আখৰসমূহ ভালদৰে চিনি নাপায় নানান ধৰণৰ প্ৰত্যাহ্বানৰ সন্মূখীন হ'বলগীয়া হৈছে